অঁ কুনিনো অঁ বাইদেউ কওকচোন বাইদেউ হাউ হাউ কহয় দিহে এই আপুনি দেখলাক নেকি হে নহয় হে নহয় হে মানে কি হৈছে এই অলপমান টানকে হাগা লাগিছিল এই জানেই দেখোন আপোনালোকে মানে এই সেই হেই নকবো হে তেনকৈ ঘৰৰ মানুহে দেখা পাই কিনে যদি ফাইন কাটেই আৰু ক'ত থাকিমহে মই এই কিবা এটা কৰক এই এ জানা আছেই হে আপোনালোকে পাৰিলে ইটেই গতেই কৰিব পাৰেই কিয়া তেনেই কৰেই ঘৰৰ মানুহ আহিবচোন চাহ খাব আহিব একদিন গধূলি দেউতাই আপোনাৰ কথা কৈয়ে আছিল এই হেলমেতটো এ মানে হেলমেতটো মানে এক খাজাক ঘঁহি গৈছে দিয়ক সেইকাৰণে নিব পৰা নাই আপুনি জানেই দেখোন আহিবচোন ঘৰত এই উম হয়েই এই হ'ব দিয়ক আপুনি ইটা কিবা যদি ব্যৱস্থা পাৰে কৰক নৰে যদি মোকনো কি ক'ব ফোন কৰিছে পইচা কটা খবৰতো দিব এনেও দেউতাই পাবই দিয়ক এই উল্টাকে ক'ৱা 'নাই হে বাইদেউ তেত্তেৰ পৰা ভালকেই কৈ আছোঁ আপুনি বৰ গৰম মাৰিচে হে আম আমাৰোঁ চিনাকী আছেই হে কি কয় এ মেছেজ যাব এই আহক যক টকা হে পানীৰ দৰে উৰম হ'ব দিয়ক এই দিয়ক হ'ব দিয়ক এই থক হে আপোনালোক পুলিচ আপোনালোকে এই এই এই হ'ব দিয়ক এই কি কি কথা ক'ব আহেই হে সিদিনাখন আপোনাক দেখা পাইছোঁ হে ইতেই বেলেগোৰ পিঠিত উঠি গৈছে হেলমেট নহৱাকে পুলিচ হলাক বুলি যাব নেকি এই কথা কবা আহেই অ' কথা নকবো হে নিজৰ বুলি অঁ নহয় হে আপোনাক নিজৰ বুলি গোটেই অলপ হেৰি তেল মাল্লু নুশুনেহে সদায় আহি চাহ খাই যায় অঁ সদায় আহি কি কিয় আপুনি চাহ খাব আহেই আমাৰ তাতেই ইমান চেনি চাহপাতোৰ দাম কিয় আহেই আপুনি হেলমেতটোৰ পইচা কাটিব নৰেই যদি আপুনি কি পুলিচ হৈছে হে